হেল্ল' হেল্ল' বি দি শ্বু শ্বপ হয়নে হয় মোক কথা এটা জানিবলগীয়া আছিলে আপোনালোকৰ দোকানত অ' কেনেকুৱা ধৰণৰ মানে জোতা পোৱা যায় মানে ধৰক আমি মহিলা পুৰুষ বা সৰু ল'ৰা ছোৱালী সকলোৰে বাবে উপলব্ধনে অৰ মোক আছলতে আছলতে ৰাণিঙৰ বাবে আৰু ট্ৰেকিং এনেকুৱা ধৰণৰ দুযোৰ জোতা ল'ম বুলি ভাবিছিলোঁ গতিকে এই ধৰণৰ জোতাই লাগিছিলে কেনেকুৱা ধৰণৰ দামবিলাক বাৰু এই জোতাবোৰৰ অ' অ' অ' মানে আৰু তাতকৈ তলৰ ছাগে নাই অ' আৰু যিহেতু মানে দৌৰা মেলা হ'ব হয় নাই গতিকে ছাগে অসুবিধা অ' অ' অ' চাৰি হেজাৰ ন অলপ বাকী ডিছকাউণ্ট পাম নেকি কিবা দামটো বৰ বেছি হৈছে

হয় আৰ অ' অ' কিমান তাৰিখলৈকে ক'লে পোন্ধৰ ফেব্ৰুৱাৰী ন অ' আৰু কি কি ব্ৰেণ্ডৰ আছে বাৰু এতিয়া জোতা

হয় নেকি মানে কিছুমান গ্ৰাহকে লৈছেনে ৰিভিউ আহিছেনে কিছুমান গ্ৰাহকৰ পৰা অ' হয় হয় হয় গতিকে এতিয়া মোক আছলতে লাগিছিলে সোনকালেই যিহেতু আপোনালোকে অ' এইকেইদিন আছে নহয় নাই আৰু বাকী হয় আপোনালোকে মানে যদি আমি ধৰক চাই আহোঁগৈ ধৰক আমি যদি কাৰোবালৈ পঠিয়াব বিচাৰোঁ তেতিয়া তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি

হয় মানে হয় ডিছকাউণ্টটোতো তেতিয়াও হ'ব আৰু ডেলিভাৰী চাৰ্জ ল'ব নেকি

অ' অ' অ' বাৰু ঠিক আছে আমি আপোনাৰ তালৈ যাম আৰু ল'ম আপুনি এই ডিছকাউণটো কৰি দিব ন ঠিক অ' তাৰ পিছত গ'লে নহ'ব নেকি অ' অ' ছাগে লিমিটেড ষ্টক আহিছে নেকি অ'

অ' ঠিক আছে আপুনি ইমানখিনি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ আমি যাম তালৈ হয় হয়